মিলিত হয়

এইবোৰত সাধাৰণতে যি বাদ্যযন্ত্ৰবোৰ বজোৱা হয়

যি এক চ্বলন্ত কীবৰ্ড যি সুৰ আৰু চন্দ যোগান ধৰে

সৰু চিম্বাল যি মনোমোহক শব্দ সৃষ্টি কৰে বাঁহী কিছু সময়ত অধিক বা শান্ত পৰিশৰেৰে পৰিৱেশন কৰা হয় গীটাৰ বা আন যন্ত্ৰ বাদ্যযন্ত্ৰ

তাল থোৱা বা কিছু সময়ত নাচনি যিয়ে এক গতীয়াকৈ আধ্যাত্মিক অভিজ্ঞতা গঢ়ি তোলে